অঁ অঁ হয় হয় কওকচোন কোনে ক'লে আপুনি আচ্ছা আচ্ছা

হয় নেকি

অঁ মোৰ গুৱাহাটীৰ অঁ আমগুৰিত

অঁ হয় হয় এই আমগুৰিৰ তাতে হেৰি দোকান এখন আছে তিনিআলিটোত তো তা তাত যদি মোৰ নামটো কৈ দিয়ে তেন্তে গম পাই যাব যাদৱ দহোটীয়া অঁ আৰু হেৰি কথাটো হ'ল আকৌ আপুনি কিমান তাৰিখে যাম ক'লে

তেইছ তাৰিখে ন আৰু তেইছ তাৰিখে হেৰি আৰু কিমান টাইমত ক'লে এটা দুটা ন অঁ অঁ অঁ আৰু আৰু হেৰি আপুনি ভাৰা গাড়ী ল'ব নে নিজৰ ব্যক্তিগত গাড়ী ল'ব অঁ আচ্ছা ঠিক আছে তেন্তে হেৰি আপুনি তেইছ তাৰিখে মোক জনাই দিব অঁ ধন্যবাদ